মই সন্ধিয়াৰ তুলনাত ৰাতিপুৱা দৌৰিহে বেছি ভাল পাওঁ দিনে দৌৰাৰ নামত মই ত্ৰিশ মিনিটৰ পৰা পঞ্চলিছ মিনিট সময় খৰচ কৰোঁ মই ভাবোঁ এটা সুস্থ শৰীৰতহে সুস্থ মনৰ বাস হয় আৰু সুস্থ শৰীৰৰ বাবে শাৰীৰিক পৰিশ্ৰমৰ খুবেই প্ৰয়োজন যি মোক নিতৌ দৌৰিবৰ বাবে অনুপ্ৰাণিত কৰে